অ' এনেই আছো অঁ ভালেই তোমাৰ অঁ বাকী খবৰ খাতি অঁ নাই নহয় সেই তাকে এপ্লাই কৰি আছো আৰু য'ত য'ত ওলাইছে অঁ এই প্ৰাইভেট চেক্টৰত প্ৰায়ে ওলাই থাকে এই আমাৰ ওচৰতে সেই বিশালত ওলাইছে বুলি শুনিছিলোঁ অঁ বিশালত এই চেলচৰ

কৰিম বুলি ভাবিছোঁ তাকে বায়'ডাটাখন দি চাম বুলি ভাবিছোঁ আজি অঁ পাৰিবা দিবলৈ অঁ নাই বনোৱা এই আজি বনামগৈহে অঁ আহিবা নহ'লে অঁ আহিবা নহ'লে চাৰিটামান বজাত একেলগতে বন বনাই মিলি দি থৈ আহিম আৰু অঁ ঠিক আছে মই ফোন কৰি দিম বাৰু আগতীয়াকৈ ডকুমেণ্ট এই তেনেকৈ নালাগে বায়'ডাটাখন দিলেই হ'ব বুলি কৈছিলে অঁ অঁ অঁ অঁ বিশালতে ল'ব অঁ আজি অঁ আজিয়েই দিম বুলি ভাবিছিলোঁ আৰু বেছি দিন নাই নেকি আৰু দুদিনমানহে আছে চাগৈ জমা লোৱা ডেট অঁ অঁ লগত অঁ একেলগতে বনাই মেলি এই তিনিআলিটোলৈ ওলাই আহিবা আমাৰ ঘৰৰ ওচৰৰ অঁ তাতে লগ হৈ বনাই মেলি একেলগত দি থৈ আহিমগৈ অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে